মই মানে ল'ৰা ল'ৰা দুটা আছে ল'ৰা দুটা আৰু হেৰি হাজবেণ আছে ল'ৰা দুটাৰ লগতেই মানে দিনটো ব্যস্ত থাকিব লাগে ল'ৰা দুটা আৰু হাজবেণৰ লগতে ল'ৰা দুটাৰ পঢ়া শুনা হেৰি হৈছে দুয়োটায়ে ডিগ্ৰী পাছ কৰিছে কিন্তু হেৰি নাই চাকৰি বাকৰি নাই এই ডাঙৰটো মানে কোম্পানীত সোমাই আছে আৰু হাজবেণটো আজি বহুত দিনেই হ'ল আঠবছৰ হৈয়ে গ'ল অসুস্থ হাজবেণৰ বিচনাতে চব মানে শৌচ প্ৰস্ৰাৱ চব বিচনাতেই দিনটো মানে সেই ব্যস্ততাতে যাব লাগে বহুত কষ্ট হয় মোৰ মানে অৱস্থাটো বহুত বেয়া হৈ গৈছে দিনটোৰ হেৰি যত্ন লৈ লৈ লৈ লৈ ল'ৰা ছোৱালীৰো যত্ন ল'ব লাগে ল'ৰা দুটাৰো হাজবেণৰো যত্ন লাগিব লাগে ৰন্ধা বঢ়াৰ পৰা ভিতৰ কৰি গোটেই ঘৰৰ কামবিলাক কৰিব লাগে বহুত মানে হেৰি হৈ গৈছে কষ্ট গোটেই দেহা বিষ হৈ গৈছে হাজবেণে আজিকালি গোটেই উঠিবই নোৱাৰে বিছনাতেই খোৱা মেলা চব চামুচেৰে খোৱাব লাগে কিবা কৰিব লাগে এই বহুত কষ্ট হয় আৰু অসুবিধাৰ বাকী নোহোৱা হৈ গৈছে ঘৰত মানে ল'ৰা দুটাও মানে ডাঙৰটো ওলায়ে যায় সৰুটো থাকে ঘৰত সৰুটোৰো কষ্ট হয় মোৰো বহুত কষ্ট হয় এওঁ অলপো ভালো নহয় একো নহয় ঔষধ খোৱালেও একো কাম নিদিয়ে মানে হেৰি হৈ গৈছে আৰু অভাৱো বহুত টকা পইচাৰো অভাৱ কিবাৰো অভাৱ সেইকাৰণে মানে বহুত দিগদাৰী হৈ গৈছে আৰু চলিবৰ কাৰণে ল'ৰা দুটাৰ লগত মানে চৰকাৰী চাকৰি তাকৰিও একো নাপায় পঢ়া শুনাও কৰিলে ঠিকে ত' মানে সৰুটোক আৰু অলপ পঢ়াম বুলি ভাবিছিলোঁ কিন্তু বহুত টকা পইচাৰ অভাৱৰ কাৰণে পঢ়াবও নোৱাৰিলোঁ এতিয়া ক'তো একো নাপায়ো বহুত অসুবিধা হৈ গৈছে আৰু কি হ'ব ভাবিয়ে পোৱা নাই